ফোনৰ যদি মই পজিটিভ বস্তুখিনি ক'বলৈ যাওঁ এনে ক'ব গ'লে পজিটিভ মই আজিকালি আগৰ দিনত আছিল যে নিগেটিভ বেছি আছিল ফোনত পজিটিভ ইমান বেছি নাছিল কিন্তু আজিৰ যুগত মই ভাবোঁ যে পজিটিভ বেছি আছে আজিকালি এটাৰ ফোনত আপোনালোকে চব বস্তুৱেই কৰিব পাৰে বুলি মই ভাবোঁ মই আজি যদি ক'ৰবাত ফুৰিব যাওঁ ফটো তুলিবলৈ হয় মোক বেলেগকৈ এটা কেমেৰা কিনিবৰ দৰকাৰ নাই কাৰণ আজিকালি ফোনৰ কেমেৰা কুৱালিটী ইমানেই ভাল যাতে মই ফোনৰ কেমেৰাটোৱেদি ফটোকেইখন তুলিব পাৰোঁ যদি আমাৰ মাজত কিবা টেলেণ্ট লুকাই আছে নহ'লেবা আমি কাৰোবাৰ মাজলৈ নিব পৰা নাই তেনেহ'লে ফোনৰ যোগেদিয়েই যোনখন এতিয়া ছ'চিয়েল মিডিয়া হওক ইউটিউব ইনষ্টাগ্ৰাম ফেচবুক যিমানখিনি হওক আমি ফোনৰ যোগেৰে সেইখিনি সহায় ফোনৰ সহায় লৈ আমি সেইখিনি এপ্ছ ফোনত খোলো আৰু নিজৰ টেলেণ্ট দেখুৱাই বহুতেই জনপ্ৰিয়ও হৈছে বহুতে নিজৰ ইনকম ফোনৰ পৰাই কৰিছে বুলি মই ভাবোঁ তো আৰু ফোনৰ পজিটিভ যদি ক'ব যাওঁ এতিয়া ফোনৰ ফোনতকৈ দৰকাৰী বেছি ফোনত থকা এপ্ছবিলাকৰ বেছি মানে পজিটিভ ৱে' আছে বুলি মই ভাবোঁ আজি যদি মই অচিনাকি জেগা এডোখৰত গৈছোঁ য'ত মই ৰাস্তা চিনি পোৱা নাই এডোখৰ জেগাত যাব লাগে মই কোনফালেদি যাব লাগে মই গম পোৱা নাই তেনেহ'লে ফোনতে থকা মেপ ফোনৰ মেপ চাই মই জেগাটো উলিয়াব পাৰোঁ বহুত ক্ষেত্ৰতে হেল্প কৰে সেইটোৱে আৰু বহুত সময় বচায় লগতে যোনটোত য'ত যাব বিচাৰোঁ সেইটো একদম একজেক্ট জেগাটোতে ওলায় আৰু ফোনৰ ভাল দিশ হৈছে আমি আজিকালি দেখোঁ ফোনত এতিয়া আমি এণ্টাৰটেইনমেণ্ট যিমান যি হওক আজিকালি ফোনত এপ এভেইলেবোল আছে নেটফ্লিক্স ইউটিউব আমি চবতে এণ্টাৰটেইনমেণ্টৰ চব এপ আমি ফোনতে পাই যাওঁ এতিয়া আমি মানে চিনেমা হলত গৈ চিনেমা চোৱাত আমি ঘৰত বহি ফোনতেই উপভোগ কৰিব পাৰোঁ যোনটো এটা মোৰ মতে এটা ভাল দিশ হয় ফোনৰ আৰু আৰু ফোনৰ যদি কথা ক'বলৈ যাওঁ তাৰ এতিয়াতো ছ'চিয়েল মিডিয়াৰ যুগ

কিন্তু আমি ফোনৰ যোগেৰে আমি দেশৰ ঘটি থকা চব ঘটনা আমি ভিডিঅ'ৰ লগত চাব পাৰোঁ যোণটো এটা বহুত ভাল বুলি মই ভাবোঁ কাৰণ বাতৰিকাকতৰ এতিয়া যদি মই অসমীয়া বাতৰিকাকত এখন লওঁ অসমৰ কথা লিখা থাকিব ভাৰতৰ কেইটামান কথা লিখা থাকিব কিন্তু ইণ্টাৰনেচনেল একো আমি নিউজ নেপাম সেইখন বাতৰিকাকতত কিন্তু ফোনটো এনেকুৱা এটা বস্তু য'ত আমি ইণ্টাৰনেচনেল হওক আমাৰ লোকেল নিউজ হওক আমি সকলো নিউজ পলকতে চাব পাৰোঁ অতি কম সময়ৰ ভিতৰত আৰু একো খৰচ নোহোৱাকৈ বিনামূলীয়াকৈ আমি উপভোগ কৰিব পাৰোঁ বস্তুটো ক'ব গ'লেতো ফোনৰ পজিটিভ এক্সপিৰিয়েঞ্চ বহুত বেছিয়ে আছে কিন্তু মই ভাবোঁ ইমানখিনিয়ে যথেষ্ট